সাত অক্টোবৰ দুহেজাৰ ওঠৰ পাঁচ নৱেম্বৰ দুহেজাৰ একৈছ সাত আত ডিচেম্বৰ দুহেজাৰ বাইছ ন নৱেম্বৰ দুহেজাৰ ঊনৈছ আৰু ছয় নৱেম্বৰ দুহেজাৰ বাইছ